মোৰ প্ৰিয় ইউটিউব খাদ্য ৰেচিপি চেনেল বুলিবলৈ বহুতো আছে তাৰ ভিতৰত মোৰ কৃষ্ণাল বুলি গগৈ নামৰ ইউটিউব চেনেলৰ ভিডিঅ' যোনবোৰ খাদ্য ৰেচিপি দিয়ে তাইৰ ভিডিঅ'বোৰ বহুত ভাল লাগে তেওঁ যোনবোৰ ভিডিঅ' বনাই হাঁহি ধেমালি কৰি যোনবোৰ গান গাই কিবাকিবি কৰি মানে যোনবোৰ খায় বস্তু বনাই ন সেইবোৰ বহুত ভাল লাগে মানে তেওঁ যিটো ধৰণে বনাই ন বেলেগ মানুহে দেখি বহুতো ভাল পাই আৰু বহুতো আকৰ্ষিত হয় মই এগৰাকী ষ্টুডেণ্ট যি যি কাৰণে মই এটা ৰূম লৈ থাকোঁ মই ভালকৈ মানে খানা বনাব নাজানো আৰু ৰূম লৈ থাকোঁ যেতিয়া তাত বনাই দিয়া মানুহ নাথাকে আৰু মই নিজে বনাবলগীয়া হয় আগতে মানে দাইলতে কিবাকিবি দি বা নহ'লে বা পেকেট মেগি আনি বনাই মেলি খোৱা হয় তেনে ধৰণতে এদিন মানে মই ইউটিউবটো চাই থাকোঁতে তাই ভাগৰ চেনেলটো চাই থাকোঁতে ইউটিউবটো চাই থাকোঁতে তাইৰ চেনেলটো দেখিলো তেতিয়া মানে তাই ভিডিঅ' এটা দেখিলো যে চিকেন বনাই থকা তাই যোনটো ধৰণত মানে হাঁহি ধেমালি কৰি চিকেন বনাই আছিলে যি ধৰণে মানে ইনগ্ৰেডিয়েঞ্চ দিছে বা কিবাকিবি কৰিছে সেইবোৰ মানে মোক বহুত আকৰ্ষিত কৰিলে আৰু মানে বহুত ভাল লাগিলে আৰু সেইটো ধৰণে দেখি মানে মোৰ লাগিলে যে মইয়ো এদিন এনেকৈ ট্ৰাই কৰিম বা মইয়ো এনেকৈ বনাব পাৰিম মইয়ো খাই ভাল পাম তেতিয়া

আৰু তেনেকেই খাইয়ো বহুত মানে ভাল লাগিলে যোনখিনি বস্তু বনালো ভাল আছিলে আৰু সেই ধৰণে মই মাকো ফোন কৰি ক'লো যে এনেকৈ এনেকৈ কিবা চিকেন বনালো এইবোৰ এইবোৰ বস্তু দিলো তেতিয়া মাক ক'লো এনেকৈ বনালো মায়ে ভালে পাইছে কাৰণ আগতেটো ইমান এইবোৰ মই নাজানো বনাব মই নকৰোঁ আৰু মাহঁতক ক'লো যে এনেকৈ এনেকৈ কৰিলো ভাল লাগিলে তেতিয়া মাহঁতে ক'লে যে আহিবি ঘৰলৈ আহি আমাকো বনাই খোৱাবি অঁ তাতে মই ক'লো ঠিক আছে মই বনাই খোৱাম অঁ তেতিয়া মাইয়ো ক'লে অঁ বনাই খোৱাবি তাৰপৰাই এদিন এনেকৈ হঠাতে ঘৰলৈ যাওঁতে মাহঁতক বনাই খোৱালো আৰু মাহঁতেও বহুত ভাল পালে মানে চবে কোৱা মতে ভাল হৈছে আৰু বহুতো বস্তু শিকিলো এনেকেই ভিডিঅ' ইউটিউব চেনেলৰ পৰা চাই চাই অঁ সেইটো ভাল লাগিলে তেনেকেই মই বহুতো বস্তু শিকিলো আৰু আজিকালি মই মানে মেগি চেগি সেইবোৰ ইমান নাখাওঁ মানে ভিডিঅ' চাই চাই শিকি গ'লো মানে সেয়া বহুতো বস্তু বনালো শিকিলো আৰু আজিকালি যিটি যি মন যায় মানে চিকেন হওক বা পোলাও হওক কি হওক মানে মানে কিবাকিবি ইমান নাজানিলেও বনাবলৈ মানে ইউটিউব চেনেলটোপাই মানে চাই চাই হলেও মানে বনাওঁ এনেকেই খাওঁ আৰু খাব বহুত ভালো হয় সেই ধৰণে মানে আজিকালি মানে ইমান প্ৰব্লেম নহয় মানে বস্তুখিনি যদি যোগাৰ থাকে মানে মই বনাব পৰা হৈ গ'লো আৰু মানে সেই চেনেলটোত মোক বহুত সহায় কৰিলে যে মই কিবাকিবি বনাব পাৰোঁ কিবা কৰিব পাৰোঁ নিজে বনাই খাব পাৰোঁ সেইকাৰণে সেই সহায় তেতিয়া মানে মোৰ বহুত ভাল মানে নিজেই মানে বনাই খাব পাৰোঁ আৰু সেয়ে